হেল্ল' চুইগি হয় মই এটা অৰ্ডাৰ দিছিলোঁ যিটো হয় যিটো খাদ্য মোৰ খাব খাবলৈ মন গৈ আছিলে সেইটো অৰ্ডাৰ দিছিলোঁ কিন্তু এতিয়া ঘৰৰ মানুহে কৈ আছে যে সেইটো ঘৰতে তেখেতে বনাই দিব মোক যিহেতু মা আছে মাহঁতৰ মনতটো এটাই কথা যে এইবিলাক অৰ্ডাৰ কৰি খোৱাতকৈ বাহিৰৰ মচলা পাতি বেছি খোৱাতকৈ অৰ্ডাৰ কৰা ভাল ত' তেখেতে কৈ আছে যে সেইটো ঘৰতে কৰি দিব ত' মই ভাবিছোঁ যে মই মোৰ অৰ্ডাৰটো কেনচেল কৰিম কিন্তু সেইবুলি এইটো নাভাবিব যে মই আপোনালোকৰ খাদ্য বেয়া পাওঁ বা মায়ে কৈ আছে যে আপোনালোকৰ সিমান হেভি ইউজ হোৱা তেল মচলা এইবোৰ যাতে মই এৰোঁ সেইকাৰণে মই ঘৰতে বনাই খাম বুলি ভাবিছোঁ তাৰ কাৰণে মই মোৰ অৰ্ডাৰটো কেনচেল কৰিব বিচাৰোঁ প্লিজ মোৰ অৰ্ডাৰটো অনুগ্ৰহ কৰি আপোনালোকে কেনচেল কৰি দিয়ক ধন্যবাদ